মাছ মৰাৰ বিষয়ে মই মানে সৰুৰ পৰাই মাছ মাৰি ভাল পাওঁ সৰুতে খুব বৰহ বৰশী বাইছিলোঁ মাছ মাৰি সেই কৰিছিলোঁ পানী খচি ভাল পাইছিলোঁ এতিয়াও মই মাছে মাৰোঁ জাল টানো মেটেকা টানো বোকাত লুটি খাই মাছ মাৰোঁ খাল সিঁচো পুখুৰীত ডুইবে ডুইবে মাছ ধৰোঁ পথাৰত পানী হ'লে মাছ ধৰিব যাওঁ জাল পাতোঁ মাছ মাৰি মানে খুবেই ভাল লাগে আৰু আৰু সেই মাছটো দি নানান ধৰণৰ মাছ মৰাৰ পাছত মাছ পাই মাছবিলাকৰ নাম কৱৈ পুঠি খলিহনা গৰৈ শিঙি শিঙৰা পাভ বৰালি কুচিয়া গৰৈ চেং আৰু সেইবিলাকৰ আঞ্জা আঞ্জা বনাই খাই ভাল পাওঁ কুচিয়া মাছটো ভালকৈ ৰান্ধিলে বহুতেই টেষ্টি হয় মাছবোৰ বিৰাট সোৱাদ লাগে আৰু নিজে মৰা মাছবোৰ খাই বহুত সোৱাদেই লাগে চালানি মাছত কৰি ফিছাৰিৰ মাছত কৰি আৰু নিজে মৰা মাছখিনি খাই বিৰাটেই ভাল লাগে মাছ এনেকেই মাৰো পানীত উমলি জামলি মাছ মাৰি বিৰাট ভাল লাগে বাৰিষাৰ দিনত জাল পাতো বৰশী বাওঁ মাছ মাৰি মাছৰ আঞ্জা বনাওঁ আঞ্জা বনাই খাওঁ ঘৰৰ গোটেই পৰিয়ালকে মাছৰ আঞ্জাখিনি টেষ্টি কৰি বনাই গোটেইকে খাব দিওঁ